হয় হয় হয় হয় বৰাদা ষ্ট'ৰতে লাগিছে

ঠিক আছে

হয় হয় হয় হয় হয় হ'ব আমি চাই দিম বাৰু হয় হয় আমাৰ আমাৰে হেৰি আছে গাড়ী আমাৰ গাড়ীৰে পঠালেও হ'বতো

অঁ অসুবিধা তেনেকুৱা নহয় আমাৰ মানুহ যাব যেতিয়া তাত দি দিলেও হ'ব

আছে আছে

হ'ব হ'ব হ'ব হ'ব হ'ব ঠিক আছে অঁ অঁ অঁ